হয় মই বাগিচাখন চোৱাচিতা কৰোঁতে বহুতো সমস্যাৰ সন্মুখীন হওঁ বাগিচাখনত থকা কিছুমান ফুল আৰু গছৰ পাতত পোক কিছুমানে আক্ৰমণ কৰে আৰু কীট পতংগ থাকে কীট পতংগবোৰে ফুলটো গুৰি খাই নষ্ট কৰি ফুলজোপা মাৰি পেলায় সেয়েহে মই এই সমস্যাৰপৰা বাচিবৰ কাৰণে কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰোঁ